হেল্ল' ভালনে অঁ এয়া ভাত খাই উঠি অকমান বহিছিলো বোলো ফোন এটা কৰোঁচোন ঘৰক কেনেকুৱা ভালনে ল'ৰা ছোৱালীকেইটাৰ ভাল ভাত কিহেৰে খালে অঁ মই আজি আকৌ বৰতীয়া ভাত কাইলে সকাম এটা আছে বৰতী তিথি আছে সেই কাৰণে বৰতীয়া ভাত খালোঁ লগতে আৰু আলহী দুজনমান আহিছিলে তেখেতলোকেও খালে এনেই কথা এটা নহয় এই কৃষকৰ পইচাটো সোমাল নি এতিয়ালে কেইটা কিস্তি সোমাল অঁ মোৰ ওঠৰ নম্বৰ কিস্তিতো সোমোৱা নাই ন সোঁতৰলৈকে সোমাল এইটো ক'ত খবৰ কৰিব লাগিব অঁ বাকী এই মিছন বসুন্ধৰা কথাটো কেতিয়া আৰম্ভ হ'ব বুলিছিলে

কিবা পইচা পাতি ভৰি ভৰি কৰিব লাগিবনে কি কি কি কি কি কৰিব লাগিব কাম

সেই মোৰো মাটি অলপ কৰিবলে থাকিলে এতিয়া কিবা সুবিধা হ'ব নাই

অনলাইন কৰিব লাগিব অঁ পইচা ভৰিব লাগিব চাগে সেইটকামান

আৰু হেৰি নহয় এই অৰুণোদয় ফম চম কিবা দিছে নি নোপোৱাবিলাকক এই খবৰ এটা ৰাখিবচোন সেই মই মানুহজনীয়ে অৰুণোদয় পোৱা নাই নাইপোৱা নাইপোৱা

এইটো ফৰ্ম আনিব বিচাৰি আনিবগে লাগিব নে নিজে ঘৰে ঘৰে দিবহি ঘৰে ঘৰে দিবহি এই আগত শুনিছিলোঁ বোলে অক্টোবৰ মাহতে বোলে পইচাই সোমাব কিন্তু এতিয়ালৈকে দেখোন একো খা খবৰেই নাই

আছে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যা যা আছে চবৰ ঘৰে দিম বুলি কৈছিলে কিন্তু এতিয়ালে দেখোন একো প্ৰচেছ লোৱাই নাই অঁ সেই চৰকাৰীঘৰৰ লিষ্টটো আহিল নি ই লাষ্ট যিটো লিষ্ট অঁ মই মোৰ মোৰ সোমোৱা নাই নহয় এতিয়া ক'ত খবৰ কৰিব লাগিব তেতিয়াহ'লে পঞ্চায়তটো এতিয়া হেৰি নাই সভাপতি চভাপতি নাই নহয় এতিয়া পঞ্চায়তটো কেনেকে চলি আছেনো চেক্ৰেটাৰীয়ে চলাই আছে পঞ্চায়তলৈ গ'লে আমি খবৰ পাম নি

অঁ মোৰো বৰ দৰকাৰ আছিলে চৰকাৰী ঘৰ এটা চবকে দিব নি বাৰু কি এই লেটিনো দিবনি লগত লেটিনটো একেবাৰে কম্পালচৰি নি

লেটিনটো লগতে দি দিয়া হ'লে বেয়া নাছিলে বাৰু অঁ বিশ্বকৰ্মা

বিশ্ব কৰ্মা পুৰাইছিলে নি এই ময়ো থাকি গ'লো নহয় পুৰাবলৈ এইটোৰ লাষ্ট ডেট সাৰিলনেকি অঁ গম নাপাওঁ ময়ো গম নাপালোঁ পাছত মানুহৰ মুখতহে শুনিছোঁ যে এইটো বস্তুটো কিবা এটা আহিছিলে

নিজৰ অঁ নিজৰ চোৱাত নপৰিলে সেইটো কাৰণে সেই বস্তুটো থাকিয়েই গ'ল আৰু

বাৰু বাকী এতিয়া থওক আৰু ৰাখিছোঁ অঁ